হেল্ল' অ তাৰ এইটো নিউজত ফোনটো লাগিছেনে অ অ যিহেতু আমাৰ কি বুলি কয় জংঘলৰ ওচৰতে ৰিজৰ্টখনৰ ওচৰতে মানুহকেইজনে মানে পুৰা হেৰি কৰি আছে কি বুলি চৰাই চিৰিকটি শিলগুটি মাৰি আছে অ

ওম আছে সাতজনমান অ হৈ গ'ল এতিয়া আপোনাৰ সাত ছয়দিন হৈ গ'ল অ এতিয়া আছে আপোনালোক আহিব পাৰিবনে হয় হয় অ ঠিক আছে বাৰু অ লগতে পুলিচো আহিব অ